মই বিভিন্ন ৰে'লত জাৰ্ণী কৰোঁ যেনে কিছুমান ৰে'ল আছে মেট্ৰ' ট্ৰেইন যিবিলাক কাৰেণ্টত চলে আৰু কিছুমান আছে তেনেকে ব্ৰডগ'জ ৰে'ল লাইন যিবিলাক লাইনেৰে চলে এটা ইষ্টেচনৰ পৰা আনটো ইষ্টেচনত গৈ ৰখে আৰু লগতে ৰে'লত বহুত সুবিধা হয় কাৰণ বাছতকে বাছ এখন যাওঁতে মানুহক ৰাস্তাই কাষে কাষে উঠাই নিয়ে বাট ইষ্টেচনত ট্ৰেইনখন ৰখে এটা নিৰ্দিষ্ট ইষ্টেচনত ইষ্টেচনত ৰখি ৰখি যায় আৰু তেনেকে ট্ৰেইনত চীটবিলাকৰ সুবিধাও বহু ভাল কিছু চীট আছে এনেকে আমি শুই যাব পাৰোঁ কিছু ইস্পেচিয়েল চীট থাকে আৰু লগতে তাৰ ফেনৰ ব্যৱস্থা থাকে আৰু কিছুমানত এচি থাকে লগতে খাদ্যৰ ব্যৱস্থা থাকে আমি বিভিন্ন ধৰণৰ বস্তু খাব পাৰোঁ আৰু লগতে তাৰ শব্দটো আমি বহুত ধুনীয়া শুনিবলে কাৰণ উকি মাৰে যিটো ৰে'লৰ যিবিলাক আমাৰ অঞ্চলবিলাকত চলে বিভিন্ন ৰাজ্যত চলে সেইবিলাক ৰে'লতো বহুত যাবলৈ ভাল আৰু তাত বিভিন্ন ধৰণৰ সা সৰঞ্জাম থাকে তাত পুলিচ প্ৰশাসন বিষয়া থাকে নিজৰ যদি কেতিয়াবা মোৰ কিছু ব্যক্তিগত প্ৰব্লেম হয় তেতিয়া পুলিচে সহায় কৰে আৰু তাত মই ৰে'লেৰে বহুত দূৰলৈকে ভ্ৰমণ কৰিছোঁ বুলি জানো মই শ্বিলঙলৈও গৈছোঁ ৰে'লেৰে লগতে দেল্হী গৈছোঁ আৰু অৰুণাচল গৈছোঁ ত' বহুত ভাল লাগে কাৰণ একো প্ৰব্লেম নহয় ৰে'লত গ'লে নিৰ্দিষ্টভাৱে যাব পাৰি আহিব পাৰি আৰু লগতে ৰে'ল এখনত সমূহ ছিকিউৰিটী থাকে আৰু সক সকলো সুবিধাই উপলব্ধ সেইটো কাৰণে ৰে'লত গৈ মই বিশেষকৈ ভালপাওঁ কাৰণ ৰে'ল এখনে সাধাৰণ মানুহৰ পৰা উন্নত মানুহলৈকে সকলো মানুহে ৰে'লত চলাচল কৰিব পাৰে বুলি মই ভাবোঁ